কামৰূপ জিলাত আৰম্ভণিতে পৌৰাণিক নাম আছিল প্ৰাগজ্যোতিষপুৰ আৰু এই প্ৰাগজ্যোতিষপুৰতেই জ্যোতিষশাস্ত্ৰ অধ্যয়ন হৈছিল আৰু সেই জ্যোতিষশাস্ত্ৰ অধ্যয়ণ এতিয়াও আছে কামাখ্যা মন্দিৰৰ আশে পাশে আৰু আছে শুক্লেশ্বৰ মন্দিৰত তাৰপিছত কামৰূপ ভাগ হ'ল কামৰূপ মহানগৰ হ'ল আৰু কামৰূপ গ্ৰামীণ হ'ল আৰু এই বৰ্তমান কামৰূপত কামৰূপ মহানগৰৰ আধুনিক বিকাশ ঘটিছে আৰু সেই আধুনিক বিকাশৰ

দৃষ্টিনন্দন হ'ল গুৱাহাটীখন সজাই পৰাই তুলিছে যাতায়তৰ সুবিধা হৈছে আৰু আগৰ গুৱাহাটীৰ বৰ্তমান গুৱাহাটী বহুত উন্নত হ'ল কেইবাখনো ফ্লাই অভাৰ হ'ল আমি জনাত দুখন ফ্লাই অভাৰ আছিল তাৰপিছত তিনিখন হ'ল চাৰিখন হ'ল পাঁচখন হ'ল এতিয়া খুউব সাত আঠখন মান হৈছে আৰু কেইখন মান বনাই আছে আৰু ইয়াত কামৰূপত ভাস্কৰ বৰ্মা ৰাজত্ব কৰিছিল আৰু তেখেতৰ পৰাই ভাস্কৰাব্দ আৰম্ভ হৈছে আৰু ইয়াক লৈ চীন পৰিব্ৰাজক হিউয়েন চাং আহিছিল ভাস্কৰ বৰ্মাৰ কাৰ্যকালত আৰু ইয়াত পাল বংশৰ ৰজাই ৰাজত্ব কৰিছিল আৰু তাৰ বাহিৰেও বহুত স্বনামধন্য সকলে ইয়াত ৰাজত্ব কৰি গৈছে আৰু ইয়াণ্ডাবু সন্ধিৰ পিছত ইয়াক সম্পূৰ্ণ ইংৰাজসকলে লৈ যায় তাৰ আগতেই কামৰূপৰ বিখ্যাত শৰাইঘাট যুদ্ধ বীৰ লাচিতৰ বীৰত্বৰে প্ৰকাশিত এতিয়াও আছে আৰু কামৰূপৰ ইতিহাস বুলি ক'লে প্ৰথমতে আমি বীৰ লাচিতৰ বীৰত্বৰ কথাই ক'ব লাগিব